মোৰ প্ৰিয় মাছ হৈছে পুঠি মাছ আৰু খলিহনা মাছ মাছ বহুত বিধৰো মাছ আছে তাৰ ভিতৰত মই পুঠি মাছ আৰু খলিহনা মাছ খাই বহুত ভাল পাওঁ কাৰণ পুঠি মাছটো এইকাৰণে ভাল পাওঁ পুঠি মাছ মানুহৰ চকুৰ কাৰণে বহুত ভাল আৰু পুঠি মাছটো মই পুৰি পিটিকা কৰি খাই ভাল পাওঁ আৰু ফ্ৰাই কৰিও খাই ভাল পাওঁ তাৰ পিছত ঔটেঙা ঢেঁকীয়া লগত জোল বনাই খাওঁ আৰু খলিহনা মাছটো বহুত ভাল পাওঁ খলিহনা মাছৰ যিটো কলচী থাকে ডিঙিত সেই কলচীটো মানে মানুহৰ বহুত বেমাৰৰ কাৰণে ভাল আৰু খলিহনা মাছটো মই বহুত ভালো পাওঁ বহুত ধুনীয়া এটা গোন্ধ আছে খলিহনা মাছটো সেই গোন্ধটোহঁত মই বহুত ভাল পাওঁ আৰু মাছৰ নামো আছে মাছৰ নাম বহুত আছে যেনেকৈ গৰৈ চেঙেলী কাৱৈ পুঠি খলিহনা বৰালি আৰি চিতল শ'ল বহুত আছে মানে মাছ এইবিলাকৰ ভিতৰত এইবিলাকৰ ভিতৰত কান্ধুলি মাছো আছে কান্ধুলি মাছ আছে শ'ল মাছ আছে ইমানবোৰ মাছৰ ভিতৰত মানে গৰৈ চেঙেলী আৰু শিঙি মাগুৰ কুচিয়া এই এনেধৰণৰ মাছবিলাক বহুত মানে বেমাৰৰ কাৰণে ভাল আৰু আমি বেমাৰী মানুহক খোৱাব পাৰোঁ চেঙেলী গৰৈ এইবিলাক মাছবিলাক বুঢ়া বুঢ়ী মানুহবিলাকে বহুত ভাল পায় সেইবিলাক চেঙেলী গৰৈ মাছৰ গাত বহুত মাংস থাকে কাঁইটবিলাক বেছি নাথাকে আৰু শিঙি মাছ মাগুৰ মাছ কুচিয়া তেনেধৰণৰ মাছবিলাক আমি বেমাৰী মানুহক তেজ নাইকিয়া মানুহক আমি ভেদাইলতা মানিমুনি নৰসিংহ তেনেকৈ আমি বনাই খোৱাওঁ বেমাৰী মানুহবিলাকক তাৰ পিছত আমি মাছ পুঠি মাছ আমি বিলত আৰু এনেকৈ পথাৰতো পানী ৰুবলৈ দাবলৈ গ'লে পানী থাকিলে তাতো আমি পুঠি মাছ পটককৈ ধৰিব পাৰোঁ আৰু পুঠি মাছ ধৰি বহুত ভালো লাগে খেপিয়ায়ো ধৰোঁ আমি জাকৈয়ে ধৰোঁ আৰু আঠুৱা মাৰিলৈ মাৰিও ধৰোঁ আমি আৰু আৰু দৰিকণা মাছ আছে দৰিকণা মাছটো খাই বহুত ভাল লাগে কাঁইট নাথাকে পেটু চেটু নাথাকে একো আৰু পোনা মাছ আছে পোনা মাছ গৰৈ চেঙেলী শ'ল এইবিলাকৰ পোনা মাছ আছে পোনা মাছ আমি ধৰি বহুত ভাল পাওঁ আৰু পোনা মাছ পাতত দি লৈ আমি খৰিচা টেঙা লগত পিটিকি কৰি খাই মানে বহুত ভাল লাগে বহুত আৰু বৰালি মাছ মানুহে বহুত ভালো পায় খায় বৰালি মাছ মাছটো খাই ভাল লাগে আৰু শ'ল মাছ শ'ল মাছো মানুহে বহুতে খাই কাৰণ সেইবিলাক বৰালি মাছটোতকৈ শ'ল মাছটো খায় খাবলৈ ভালো আৰু এই এইবিলাক বেমাৰী মানুহেও খাব পাৰে আৰু কুচিয়া কুচিয়াটো তেজৰ কাৰণে বহুত ভাল বেমাৰী মানুহক আমি কুচিয়া বনাই খুৱাওঁ